হেল্ল' হয় কওকচোন হয় ফাৰ্মাচীত লাগিছে কি মেডিচিন বা লাগে আপোনাক অলপমান দিব পাৰিম দে দুপিচ মান

আছে আছে

এনেই ফাইভ পাৰচেণ্টমান দিয়ে দে চিনাকি হয় হ'ব দিয়ক আপোনক নিলে টেন পাৰচেণ্ট কৰি দিম আৰু নাই এনেকৈ নোৱাৰি হে আপ্নি আপুনি বুলিয়ে টেন পাৰচেণ্ট দিছোঁ আৰু তাতকৈ বেছি দিয়াটো অসুবিধা হ'ব চল্লিছ হেজাৰ লাগ্লিও তাতকৈ বেছি নোৱাৰি আমাৰটো বেপাৰেই নহয় তাতকৈ বেছি দিলি আমি দোকান দিয়াৰ একো কামতে নাই হলচেল

হ'ব দ্ক আপ্নাক মই আপনাক মই নাম্বাৰত মানে এড্ৰেছত পঠাই দিব পাৰিম কিন্তু টেন পাৰচেণ্টতকে বেছি নোৱাৰিম দিবা চিন্তা কৰ্লিও হেৰি নহে মোৰ ফালে হবাই নৰে একো মানে আপ্নি জানেই দকচোন নিজেই হেইটো মেডিচিন কিনা মানহু তাতকে আৰ বেছি আৰু মেডিচিনত ডুপ্লিকেট নাইতো

হ'ব দক আৰ তাতকৈ আৰ তাতকৈ ধৰি দক আৰ আপ্নি সুধি চালে গম পাব বেলেগত নাই নাই ততকৈ বেছি নৰিয়ে আপোনাক চিনাকি বুলি আপনাক যিহেতু মোৰো কোন্বা দিছি এবাৰ ইউজ কৰি ফেলে দিছি গতিকে তাতকৈ আৰু বেছি দিবা নৰিম হেইটো আপনি বুলি দিছোয়ে আৰু বেলেগত লাগে সেইটো সুধি চালে গম পাব দিয়কচোন নাই নাই নৰি দিয়ক আপ্নি অলপ নিয়ে আছে লাগবা নাল্গে আৰু তাতকে বেছি নৰি আৰু লাগবা নাল্গে দিয়ক তাতকৈ বেছি নোৱাৰি আৰু আপ্নি মোক এড্ৰেছটো দি দিব আপ্নাৰ তাতে মই পঠাই দিম ল'ৰাই দি আহিব ঠিক আছে দিয়ক ঠিক আছে দিয়ক অঁ দিয়ক অঁ হ'ব দিয়ক